আমি আত্মসহায়ক গোটৰপৰা আমি বহুতো বহুতো লাভৱান কৰিব পাৰোঁ কেলৈ সেইখন আমাৰ ল'লে বহুতো লাভ হৈছে হৈছে তাৰপৰা পইচা থ'ব পাৰি আৰু তাৰপৰা পইচা উলিয়াব পাৰি পইচা বিছ মাহেকত যদি দুহেজাৰকৈ বা দহ হেজাৰকৈও থয় কিমানখিনি পইচাখিনি লাভ হয় উলিয়াই কিনে আকৌ বেমাৰ আজাৰ চাব পাৰি ল'ৰা ছোৱালীক কিবাকিবি নাই বুলি ক'লে স্কুলত তাতো দিব পাৰি আকৌ থৈ মেলি আকৌ নিজেও বেমাৰ আজাৰপৰা চাব পাৰি বহুত লাভৱান হ'ব পাৰিছে আত্মসহায়ক গোটখনকে খুলিছে বহুত ভাল হৈছে এইটো মানে লোন ল'ব পাৰি লোনো লৈছোতো আত্মসহায়ক গোটৰ আজি বোলে এক লাখ টকা লৈছে আকৌ পইচা দি আছে লৈ আছে দি আছে থৈ আছে সেনেকুৱা কৰি কিনে বহুত লাভ হৈছে আত্মসহায়ক গোটটো ভাল এতিয়া আকৌ আত্মসহায়ক গোটৰ কথা লৈ পিনে বহুতখিনি লাভ হৈছে মানুহৰ লৈ মেলি দিছে থৈছে লৈছে আনিছে সেইটোও এটা বৰ লাভ হৈছে আজি বেমাৰ হৈছে উলিয়াই আনিছে আজি কিবা হৈছে আজি কিবা এটা হৈছে উলিয়াই লৈ আনিছে পইচা পাতি ধাৰ ল'ব পাৰিছে ধাৰ দিব পাৰিছে আত্মসহায়ক গোটটো দহজনীয়া আত্মসহায়ক গোট এইটো মাহেকে সপ্তাহে বহি থাকে এইটো কিন্তু লাভ হৈছে এই গোটবোৰ বহাৰপৰা মানুহৰ ঘৰত বহুতো উন্নত হৈছে আজি কিবা এটা লওঁ বুলি ক'লে ল'ব পাৰিছে কিবা এটা থওঁ বুলি ক'লে থ'ব পাৰিছে এই গোটটো বহি হ'বৰপৰা বহুতখিনি মানুহৰ লাভ হৈছে আজি বোলে ছোৱালীজনী এনেকুৱা এনেকুৱা হৈছে বিয়াই দিবলগীয়া হৈছে তাকো পইচা পাতি লৈ কিনে লোন লৈ কিনে তাৰপৰা লৈ কিনে আকৌ ধাৰ ঋণ মাৰি কিনে আকৌ পইচাটো লৈ আকৌ তাক ঘূৰাব পাইছে বহুতখিনি লাভ হৈছে তাত বহুতো চৰকাৰে লাভ দিছে কিন্তু লোৱাই লৈছে থোৱাই থৈছে নিয়াই নিছে নোলোৱাই নলৈছে লোৱাই লৈছে লোৱাবোৰৰ কিন্তু বহুত লাভ হৈছে আমি দেখাত লৈছে আমাৰো লৈছে নোলোৱা নহয় কিন্তু এইখিনি কৈছে লৈছে যদি সিহঁতি ধাৰ ঋণ দিছে বহুত লোন দিছে লৈছে বহুতখিনি লাভ হৈছে সিহঁতক সেইখিনি মানুহ বাৰ দহজনীয়া বাৰজনীয়া গোট আত্মসহায়ক গোট এইটো লৈছে যদি চৰকাৰৰফালৰপৰা ভাল লাভ পাইছে আৰু ভালো হৈছে হৈছে যদিও মই দেখিছোঁ আজি কাৰোবাৰ বোলে ল'ৰা ছোৱালীয়ে আজি দিব নোৱাৰিছে কিতাপ পত্ৰ বা কিবা এটা আনিব নোৱাৰিছে পটককৈ সেয়া আত্মসহায়ক গোটৰ পইচা বোলে আজি বোলে দুহেজাৰ টকা উলিয়াই লওঁ লৈছে দেখাত লৈছে লৈ আছে দি আছে আৰু বহুতখিনি লাভ হৈছে ইমানখিনি সুযোগ নাপায় আত্মসহায়ক গোটটো বহিবৰপৰা বহুত ভাল পাইছে আৰু লৈছেও দেই থোৱা লোৱা হৈছে কিন্তু এইখিনি যে হৈছে আমি ভাল পাইছোঁ কিন্তু অঁ ঘৰ দুৱাৰ বাৰী ঘৰ চবখিনি কৰিব পাৰিছে আত্মসহায়ক গোটৰপৰা আত্মসহায়ক গোটটো খুলিবৰপৰা আগতে নাছিলে আজিকালিহে এইবিলাক ওলাইছে কিন্তু ভাল হৈছে বেৰ ঘৰ দুৱাৰ বনাইছে কৰিছে হৈছে ঘৰ বনাব নোৱাৰিছে সেই আত্মসহায়ক গোটৰ লৈ কিনে ঘৰো বনাইছে আত্মসহায়ক গোটৰ আত্মসহায়ক গোটৰ বোলে পইচা লৈ লওঁচোন বোলে আমোকতো বনাইছে যাতেকৈ দুখীয়া হাজিৰা কৰা মানুহ তেনেকুৱা মানুহও লৈছে লৈ কিনে পইচা দিয়ে আৰু কিমান টকা দিব লাগে সিমানেই দি থাকে সিমমানখিনি ধাৰ ঋণ মাৰি থাকে সিহঁতৰো লাভ হৈছে নহ'লেতো নোৱাৰিলেহেঁতেন দিন হাজিৰা কৰা মানুহ ডেইলি চাৰিশ টকা পাঁচশ টকা পোৱা মানুহে পাৰিব যেনো ঘৰ বনাবলৈ নাই সেইবোৰ পইচা লৈছে বন্ধনৰ গোট লৈছে আত্মসহায়ক গোট লৈছে লৈ কিনে বহুতখিনি লাভৱান হৈছে তেওঁলোকৰ আৰু ভালো হৈছে ভালকৈ ধুনীয়াকৈ কৰিছে মেলিছে বহুত ভগৱানে এইবিলাক খুলি দিলে ভাল আগৰ দিনত নাছিলে এতিয়া দিনত এইবিলাক ওলাইছে বহুতখিনি উন্নত হৈছে আমি দেখিছোঁ দেখিবলৈ পাইছোঁ আৰু সবলো হৈছে মানুহ আজিকালি আগতে এনেকুৱা পইচা পাতি দেখ ক'ত আনমাৰ গোট ক'ত আমুক গোট তামুক গোট আমুক নাছিলে নহয় আজিকালিহে ওলাইছে ওলাইছে ওলাইছে যেতিয়া এতিয়া উন্নতিও হৈ আহিছে মানুহৰ উন্নত হৈছে আগৰ দিনটো নাই এনেকৈ তেনেকৈ এতিয়া বহুতখিনি ভাল উন্নত হৈ আহিছে ভালেই হৈছে ভাল কথা